নলবাৰী জিলাত বিশেষকৈ চব উৎসৱ পাৰ্বনে উদযাপন কৰা দেখা যায় হলিৰ হলিৰ টাইমত হলি পাঁচদিনীয়াকৈ ইয়াতে পালন কৰে দৌল উৎসৱ পালন কৰে বিহু পালন কৰে যেনে বিহু আমাৰ বাপতিসাহোন বিহু আমাৰ তিনিটা সেয়া হৈছে ভোগালী বিহু ৰঙালী বিহু কাতি বিহু সেই তিনিটা বিহুৱেই নলবাৰীত পালন কৰে দুৰ্গা পূজা পালন কৰে দুৰ্গা পূজাত আমাৰ আমি আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টত এইটো বিখ্যাত যে নলবাৰী যে বিল্বেশ্বৰ দেৱালয় তাত বহুত ডাঙৰকৈ দুৰ্গা পূজা পালন কৰা হয় আৰু মহোহো পাতে আৰু এই উৎসৱ পাৰ্বনসমূহ আতি আগৰ পৰাই মানুহে পৰম্পৰা হিচাপে পালন কৰি আহিছে আৰু বহুত আৰু গোটেই মানুহখিনিয়েই ইয়াক এক বিশ্বাস হিচাপে লয় আৰু চবেই আৰু পালন কৰে আৰু ৰাসো তেনেকৈ নলবাৰী জিলাত অতি ডাঙৰকৈ পালন কৰে আৰু যোৱা বছৰ সেই ৰাসত আমাৰ বলিউদৰ এগৰাকী অভিনেত্ৰী হেমা মালিনী আহিছিল এই নলবাৰীৰ ৰাস চাব গতিকে তেনেকেই মানুহে সেই উৎসৱসমূহ স্থানীয় ৰাইজে পৰম্পৰা আৰু বিশ্বাস হিচাপে তেনেকেই প্ৰতিফলিত হৈ আহিছে নলবাৰীৰ মানুহৰ মাজত